সেউজীয়া আৰু পৰিষ্কাৰ পৰিৱেশ সুৰক্ষিত কৰিবলৈ পোনপ্ৰথমে সচেতন হোৱা উচিত যিহেতু গছ গছনি কাটি যাতে কোনেও ধ্বংস কৰিব নোৱাৰে তাৰ প্ৰতি সচেতন হৈ থকা উচিত আৰু প্ৰত্যেক বছৰে লোকসকল লগ হৈ যাতে গছপুলি ৰোপণ কৰে তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত সেই ঠাইত যাতে কোনো পৰ্যটনে পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত তেওঁলোকে লগটনা অলাগটিয়াল অথবা অপ্ৰয়োজনীয় সামগ্ৰীবিলাক যাতে ডাষ্টবিনত পেলায় তাৰ প্ৰতিও গুৰুত্ব দিয়া উচিত ওচৰতে যদি নদী জান জুৰি থাকে যাতে সেই পানীখিনি তেওঁলোকে বিশুদ্ধ ক কৰিব নোৱাৰে তথা লেতেৰা কৰিব নোৱাৰে তাৰ প্ৰতি তেওঁলোকে ছাইনবোৰ্ডৰ ব্যৱস্থা কৰা উচিত যদিহে ওচৰত কোনো ধৰণৰ ফেক্টৰীজবিলাক থাকে সেই ফেক্টৰীবিলাকৰ পৰা উদ্ভৱ হোৱা আৱৰ্জনাসমূহৰ পৰিমাণ পৰাপক্ষত কমাবলৈ চেষ্টা কৰা উচিত